অঁ হেল্লো বাইদেউ অঁ বাইদেউ নমস্কাৰ বাইদেউ আপুনি ছেৰিকালচাৰৰ লগত জড়িত বুলি মই গম পালোঁ অঁ বাইদেউ আপোনাৰ পৰা মানে মই অকণমান মূগা উৎপাদনৰ বিষয়ে জানিব বিচাৰিছোঁ অলৰেডী বাইদেউ মই এনেই সৰু সুৰাকৈ পুহিছোঁ বেছি নহয় আৰু এহেজাৰ দুহেজাৰ এনেকৈ মই পুহি থাকোঁ কিন্তু মই এইবাৰ মানে অলপ ভাবিছোঁ অলপ ব্যৱসায় ভিত্তিত অলপ বেছিকে পুহিম বুলি বাইদেউ সেইকাৰণে ভাবিছোঁ এইটো ব্যৱসায়ভিত্তিক ন অলপ মানে ভালদৰে জানি ল'লে ভাল হয় আৰু সেইকাৰণে আপোনাৰ পৰা অকণমান বোলো জানি লওঁ এতিয়াতো মই এনে এড়ী মূগাই পুহিছোঁ কিন্তু মানে যদি অলপ মানে ভালদৰে যদি বস্তুটো গম পোৱা হয় তেতিয়া নুনী পলু অলপ মোৰ ব্যৱসায়ত ভৰাম বুলি ভাবিছোঁ তাকে বোলো অকনমান আপোনাৰ পৰা যদি গম পাওঁ কথাটো ভাল হ'ব আৰু হয় হয় মই বাকীখিনি গম পাওঁ বাৰু ইমান অলপ হেৰিখিনি যি যি খাব লাগে এইবিলাক যেনেকৈ এড়ী পালু এনেকুৱাবিলাক

হয় হয় বাইদেউ হয় বাইদেউ হয় হয়

হয় হয় অঁ হয় বাইদেউ

হয় বাইদেউ মই ইতিমধ্যে যোগাযোগ কৰিছোঁ বাকীখিনি আপোনাৰ পৰা জানিবলৈ পাই ভাল লাগিলে বাইদেউ আৰু কিবা যদি জানিবলৈ থাকিলে আপোনাৰ লগত ভৱিষ্যতে নিশ্চয় কণ্টক্ট কৰিম ঠিক আছে বাইদেউ ধন্যবাদ